নমস্কাৰ মোৰ নাম অজিত বৰুৱা আমি মাছ ধৰা পদ্ধতি আমাৰ বহুত আছিলে সৰু কালত যে যেতিয়া আমি মোৰ ঘৰ আছিল তে তেতিয়া যোৰহাট ডিষ্ট্ৰিক্টৰ ৰংদৈ গাঁও নিমাতী ঘাটৰ ওচৰত আছিলে তেতিয়া আমি নদীত মাছ ধৰোঁ নদী মানে ৰংদৈ নদী আছিলে মেলেং নদী আছিলে জাঁজি নদী আছিলে সেইবোৰ নদীত আমি প'ল' বাবলৈ গৈছিলোঁ জাক পাতি জাক পাতি প্ৰতিখন গাঁৱৰে মানুহ ওলাই আহিছিলে অঁ মাঘৰ বিহুৰ সময়ত আপোনাৰ এটা কথা আছিলে কি মাঘৰ বিহুৰ উৰুকাৰ আগত উৰুকাৰ দিনা এই দাগ হয় নদীবোৰত দাগ লয় এজন এজন মানুহে সেইজনক মহলদাৰ বুলি কোৱা হয় সেই মহলদাৰসকলে আপোনাৰ নদীবোৰ এই এতিয়া জাঁজি নদী এতিয়া মেলেং নদীও আপোনাৰ ৰংদৈ নদীও এইবোৰ চব এৰি দিয়া বিল তাত যি যেনেকৈ থাকে সেইদিনা আপোনাৰ মাছ ধৰিবলৈ মাঘৰ বিহুৰ উৰুকাৰ দিনা আমি বহুতেই যাওঁ মোৰ লগৰ আছিলে কেইজনমান পৱন বুলি আছিলে আৰু বন আছিলে প্ৰদীপ আছিলে এনেকৈ দাদু প্ৰশান্ত আমি তিনিও গৈছিলোঁ মানে প'ল'লৈ প'ল' প'ল' আৰু জুলুকি প'ল' জুলুকি লৈ আপোনাৰ এখন এখন গাঁৱৰ পৰা পঞ্চাছ চল্লিছজনৰ ওপৰত মানুহ ওলাইছিলে আৰু সকলোৱে মিলি নদীলৈ যেতিয়া যোৱা হ'ব তেতিয়া ঐ বুলি চিঞৰ মৰাৰ লগে লগে ৰাতিপুৱাই আৰু ভাত অলপমান খাই উখোৱা চাউলৰ শাকে পাতে ভাত পানী খাই আৰু আপোনাৰ প'ল'টোতে বেতৰ সূত এডাল বান্ধি লোৱা হয় বেতৰ সূত মানে টঙাল টাইপৰ বেত এইটো আপোনাৰ কাঁইটীয়া গছৰ বেতৰ হেৰি সেইডাল কেলেই বনাওঁ শকত লাগিব আপোনাৰ বৰালি মাছ এটা আপোনাৰ পাঁচ কেজি ছয় কেজি ওজনৰ বৰালি পোৱা যায় আৰি গাগল খৰিয়া শাল শ'ল বহুত মাছ বিলবোৰৰ ওপৰত অঁ সকলোৱে মিলি আৰু জয় ধ্বনি দি আপোনাৰ আগে পিছে আপোনাৰ তিনিটামান আমি লাইন তিনিটা চাৰিটা লাইন হয় প'ল'ত মানে চব লাইন পাতি ধৰক লাইনটোত কমেও ত্ৰিছ চল্লিছজন হ'ল আৰু পিছৰ লাইনটোত তেনেকৈ চল্লিছ ত্ৰিছজন আৰু তাৰ পিছৰ লাইনটোত তেনেকৈ চল্লিছ ত্ৰিছজন হৈ মানে আপোনাৰ জাক পাতি আপোনাৰ প'ল' বোৱা হয় আৰু কিনাৰত ধৰক কিছুমানে এই টঙিজাল বুলি কয় আপোনাৰ বাঁহৰ আগ চাৰিটাত এখন মানে জাল সেই জালখনত সেই আগ চাৰিটাত মানে চাৰিটা গাঁঠি দি বাঁহৰ চুঙা দুটাত সেই বাঁহ কিডালি দুডাল এই এটা এটা এই এটা চুঙাত দুটা এই মাথা দুটাত দুডাল সোমোৱাই আৰু পথালিকৈ পূৰণচিন টাইপত দি আকৌ ই দুডাল ভৰাই ভৰাই আপোনাৰ ৰছীৰ তলত গাঁঠি দি জালখন ওপৰত বাঁহ এডাল লগাই তাত আমি সেই চুঙাকেইটাৰ লগত বাঁহটো ফুটা কৰি দীঘল বাঁহ এডালক শকত বাঁহ এডালত বান্ধি ৰছী দি দঙা মেলা কৰা সেইখন টঙিজাল আৰু ছাটি মৰা জালো থাকে এটা এটা মাছ আপোনাৰ সেইটো সময়ত আমি বৰালি মাছ শাল মাছ একদম চকু ৰঙা ৰঙা পোন্ধৰ কেজি যোল্ল কেজি ওজনৰ মাছ আৰু বাকী যিবোৰ ধৰা হৈছিল সেইবোৰতো আপোনাৰ চাৰি কেজি পাঁচ কেজি ইমানটো ইমানটো ওজনৰ বৰালি আৰু শ'ল মাছ শাল মাছ যেতিয়া সোমাব ডাঙৰটো কমেও এক দুই ঘণ্টা এই এক ঘণ্টামান লাগি যায় মাছটো ধৰিবলৈ কাৰণ বৰ ডাঙৰ মাছ সেইডাল পোন্ধৰ কেজি ষোল্ল কেজি মাছটো ধৰি যেতিয়া পাৰত ওলাই উলিয়াই দিব আপুনি কিবা ভূত প্ৰেত লগা মাছ যেনহে লাগে সেইবোৰ মাছো ধৰিছিলোঁ সেইবোৰ এতিয়া সাধু কথা হ'ব ল'ৰা ছোৱালীক আৰু ঠাণ্ডা ছিজনত আপোনাৰ মাছ কি হয় এই মেটেকাৰ শিপাবোকৰ মাজত গৰম ল'বলৈ সোমাই থাকে সেই এইবোৰৰ মাজত আপোনাৰ আমি ডাঙৰ ডাঙৰ এই বৰ চালনি বুলি কয় চালনি থাকে দুটা মানুহে মানে সেই মেটেকা শিপাৰখিনিৰ তলত পানীত ভৰাই দি ওপৰলৈ দাঙি দিব লাগে কাৱৈ মাগুৰ আপোনাৰ চেঙেলী টুৰা বটিয়া কাইবাই কুচিয়া সাপ চবজাতেই আপোনাৰ উঠে মেটেকাজোপা জোকাৰি জোকাৰি সেইখিনি আমি আকৌ পাৰত খালৈত ভৰাওঁ খালৈ আমি ব্যৱহাৰ কৰিছিলোঁ আকৌ যদি মেটেকাজোপা টনা হয় ডাঙৰ বঙালী মেটেকা বুলি বঙালী মেটেকা থাকে বিহ মেটেকা থাকে সেইবোৰ পাৰলৈ টানি আনোঁ আপোনাৰ সমান জেগাত উঠাই দি চ' চ' চ'কে একদম মাছ কাৱৈ মাছ কাৱৈ মাছ ভাগে মাগুৰ মাগুৰ ভাগে শিঙী শিঙী ভাগে জাক জাক ওলাই আমি আপোনাৰ ডাঙৰ খালৈ খালৈ বুলি কয় সেইটো বাঁহৰে বনোৱা তাত আমি সেইখিনি জীয়াই ৰাখোঁ আৰু ভেদেঙী বুলি মাছ এজনী আছে ভেদেঙীও কয় গেদগেদীও কয় খালৈ ভাঙোতি বুলিও কয় এই তাইতো একদম শীতল হৈ পৰি থাকে যেতিয়াই খালৈত ভৰাই দিব তেতিয়াহে তাইৰ দপদপনি উঠে সেইখিনি মাছো আমি খুব ধৰিছিলোঁ আৰু মাছ যেতিয়া প'ল'ত মাছ সোমাব সেই সময়ত খুব সাৱধান হ'ব লাগে কি হয় মানে পিছত যে দুটা তিনিটা লাইন থাকে আপোনাৰ এজন মানুহ খাৰা থাকিব লাগিব প'ল'ত মাছটো সোমোৱাৰ লগে লগে ঘটক ঘটক আৱাজ কৰে তেতিয়াই সেই যিজনে প'ল'ত সোমাব তেওঁতো বুৰিয়াবলৈ বিচাৰিব বহুত দ' দ' পানী হয়তো বুৰ মাৰি দিলে কোনো মনিব নোৱাৰিব ন তেওঁক আহি বেলেগ প'ল'আলাই জোপি দিব পাৰে সেই গতিকে এজন খাৰা থকা হয় তেতিয়া মাছ ধৰা পিছত আকৌ সেই মাছটো বেতৰ যে সূতডাল থাকে সেই সূতডালত এই চিলাই কৰি ৰখা হয় মুখে কাণেদি ভৰাই মুখেদি উলিয়াই চিলাই কৰি কমৰত বান্ধি লোৱা হয় সেইবোৰ এতিয়া সাধুকথাৰ লেখীয়া হ'ল সেইবোৰ আপোনাৰ এটা সময়ত বহুত আমি ফূৰ্তি কৰিছিলোঁ সাঁতুৰিব জানিছিলোঁ আৰু কিছুমানৰ আপোনাৰ নদীত বহুত দ' হৈ যায় পাৰ এই আপোনাৰ ভৰিৰে ঢুকি নাপাওঁগৈ মাটি সেইটো সময়তটো প'ল'ই মাছে আহিব লাগিব এহতীয়া হাতোদি আপোনাৰ বামলৈ অহা হৈছিলে মাছ কমৰত থাকেই যোটাতো তেনেকেও আমি মাছ ধৰি পাইছিলোঁ আজিকালি সেইবোৰ নাই এনেই জালবোকত আপোনাৰ যে সৰু সৰু যিবোৰ জাল ছাটি মৰা জাল সেইবোৰত আপোনাৰ তাতো সোমাই যায় বৰালি শ'ল আপোনাৰ নোৱতী কান্ধুলি এইবোৰ আও মোৱা দঁনিকণা পুঠিমাছৰতো সীমা সংখ্যাই নাই শিঙৰা মাছৰ এতিয়া সেইটো সুখ পৰ্যায় আছিলে তেনেকুৱা আৰু এতিয়া আমি এতিয়া য'ত বাস কৰিছোঁ মেলেং জাঁজি নৈ জাঁজি নৈত আপোনাৰ আপোনাৰ আৰি মাছ খৰিয়া মাছৰ কাৰণে বিখ্যাত আছিলে মেলেং নদীৰ বৰালি মাছ আপোনাৰ গ গল্ডেন কালাৰ সোণালী ৰঙৰ সোণালি ৰঙৰ বৰালি মাছৰ টেষ্টটো বহুত সোৱাদ হয় আজিকালি ল'ৰা ছোৱালীটো সেইটো মাছ দেখিও পোৱা নাই খালেও হজম নহ'ব পাইখানাহে হ'ব ইমানেই মানে চৰ্বি তাৰ ফিচাটো তাৰ অলপমান বেঁকাকৈ থাকে ওপৰমুৱাকৈ পিঠি ফালে ওপৰমুৱাকৈ থাকে সেই মাছটো বহুত চৰ্বি থকা মাছ আছিলে সেইবোৰ মাছ আজিকালি দেখিবলৈ পোৱা নাই নায়ো সেইটো তেনেকৈ দিন এতিয়া য'ত বাস কৰিছোঁ তাত এনেই পুখুৰী এটা আপোনাৰ বনাই লৈছোঁ আৰু পুখুৰীটোতে এই মই এবাৰ ক'ভিডৰ টাইমত আপোনাৰ বাঁহৰ এটা প'ল' বনালোঁ বহুত ধৰ্যৰে বহুত মানে মাথা মাৰি মাৰি প'ল'টি তৈয়াৰি কৰিলোঁ কিন্তু বেতৰ সূত নাই আৰু প্লাষ্টিকৰ ৰছীৰে গাঁথি দি দি আজি ক'ভিডৰ পৰা ধৰি এতিয়াও প'ল' ভালেই হৈ আছে পুখুৰীত আপোনাৰ মাছ জীয়োৱা হয় গৰৈ কাৱৈ মাগুৰ এইবোৰ আছে আৰু আপোনাৰ ৰৌ বাহু মিৰিকা ৰূপচন্দা এই লাচোন ভাঙোন এনেকুৱা প্ৰজাতিৰো মাছ আপোনাৰ এই সেইবোৰ ফিচাৰীবোকৰ পৰা আনি পোনা আনি মেলি হেৰি কৰা হয় বৰশীটো উঠে বৰশীও বাও বৰশী বাও আৰু আগৰ পৰা আছিলে বৰশী আমি যেতিয়া ৰংদৈত আছিলোঁ ডাঙৰ ডাঙৰ বৰশী আমি পাতি থওঁ দীঘল দীঘল শকত আপোনাৰ কোৱ নালটোৰ লৈকে বাঁহে দীঘল বৰশী ডাঙৰ বৰশী তাত বোন্দা কেঁচু বুলি কেঁচু এবিধ আছিলে সেই কেঁচু লগাই আপোনাৰ দ' পানীত দি থৈ দিওঁ তিনিটা বৰশীৰ হ'লেও আপুনি মানে শান্তি নাপায় আৰু এই শ'লে টানি নিলে এই বৰালীয়ে টানিবহি আহি আপোনাৰ ইটোৰ পিছত সিটো দলিয়াই মই তেষষ্টিটা লৈকে বৰালি মাছ মই ধৰি পাইছোঁ এদিনত এদিনত মানে এবেলাও নহয় তিনি চাৰি ঘণ্টাত তেষষ্টিটা লৈকে বৰালি মাছ ধৰিছিলোঁ এতিয়া সেইবোৰ হ'ল ডাঙৰ ডাঙৰ কাহিনী এতিয়া সেইবোৰটো ক'লে সাধুকথা হ'ব তেনেকুৱাতো বৰ বৰশী ইয়াততো নায়েই সেইটো ইয়াত পাবলৈও জাগা নাই এনেই ব্ৰহ্মপুত্ৰৰ কাষতটো আজিকালি সেইবোৰ নাবোৱা হ'ল তাত কিন্তু ব্ৰহ্মপুত্ৰত আপোনাৰ খুব এই এইটো বামি মাছ বামি মাছ এই আপোনাৰ সেই পাথৰ সেইবোকৰ ওচৰত খুব বামি মাছ থাকিছিলে তেতিয়া কিন্তু বামি মাছ খুব উঠিছিলে বৰ বৰশীত আজিকালি আৰু এনেকেই যিখিনি আছে আও সেইখিনিয়ে চলি মেলি থকা হৈছে কিন্তু আচল মাছৰ ৰস যিটো সময়ত পাইছিলোঁ সেইটো এতিয়া নাই সেইবোৰ আপোনাৰ ঊনৈছশ সত্তৰ চন আপোনাৰ আপোনাৰ আগৰ কথা কৈ আছিলোঁ যিবোৰ আপোনাৰ প'ল' জুলুকি